আমাৰ মানে ব্ৰইলাৰ হাঁহ হওক ব্ৰইলাৰৰ হওক কইলাৰ হওক কয়লাৰ মাংসটো খাবলে অলপমান হেৰি হয় ব্ৰইলাৰটোতো বিশেষকে মানে ব্ৰইলাৰটো ইমান ভাল নহয় অসুখীয়া মানুহৰ কাৰণে সেইটো অকমান হেৰিয়ে কিন্তু আমি হাঁহ আৰু কুকুৰাহে মানে যতন কৰোঁ পুহোঁ গাঁৱলীয়া মানুহৰ ভিতৰত আমি মানে সেইখিনিয়ে বেছি হেৰি বুলি ভাবোঁ কিন্তু সেই হাঁহ মাংসও সেই তেনেধৰণৰ সেই প্ৰেচাৰ মানুহৰ কাৰণেতো হাঁহ মাংসটো অকমান বস্তুৱেই বহুত অসুখ ৰ কাৰণে অসুবিধা হয় এতিয়া হাঁহ কণী ত আমি সেনেকে মানে ছাব্বিছ সাতাইছ দিনমান লাগে হাঁহ কণীকিটা উমনি দিওঁতে ওলাওঁতে ওলোৱাৰ পিছত অকমান যত্ন কৰিবলগীয়া হয় হাঁহ পোৱালি অলপমান আপডাল কৰিবলগীয়া হয় যেতিয়ালৈকে এমাহ নোহোৱালৈকে সিমানখিনি মানে আপডালত থ'বলগীয়া হয় আৰু সিহঁতক মাকৰ উম দি কেনে গৰম কৰি তাৰপিছত তাহাঁতক এতিয়া গাঁৱলীয়া মানুহ হিচাপে বাৰিষা দিনততো তুলিবলে খুবেই ভাল অলপমান চেঁচুকীয়া জেগাত মানে অকমান দিলেও মানে সেই কেঁচু দুটামান খোৱাই দিলেও তাহাঁতি দল দল দল বলকে ডাঙৰ হয় বাৰু এনেকে দানা দিওঁ বুলিলেও হয় কিন্তু ব্ৰইলাৰটোতো বিশেষকে মানে দানাটোৱে বেছি প্ৰয়োজন ব্ৰইলাৰটোতো গাঁৱলীয়া যেনেকে ধান চাউল আমি এতিয়া খেতি কৰোঁ হাঁহ কুকুৰাকেইটা পুহিবলে আমাৰ লোকেল যিকেইটা হাঁহ কুকুৰা পুহিবলে মানে খুবেই ভাল বুলিয়ে ভাবোঁ কেলে এতিয়া আমাৰ হাঁহ পোৱালি আমাৰ তুলিবলে অলপমান এমাহ খুব বেছি দুমাহৰ কাৰণে অকমান কষ্টকৰো হয় তাৰপিছত মানে তাহাঁতক লাহেকে চাউল ভাত অকমান দি তুঁহগুৰি দি দিলে যেতিয়া মানে ডেকুুৱা মানে হেৰিয়াত লাইনত যায়গে আৰু তেতিয়া পিছলে মানে আৰু সুবিধা হয় কিন্তু খাই আৰু খালেও মানে তুঁহ গুৰিটো দি থাকিলে মানে সেহেঁতি ধুনীয়াকে ডাঙৰ হৈ যায় কিন্তু ব্ৰইলাৰটো আমাৰ তেনেধৰণৰ নহয় ব্ৰইলাৰটো আমাৰ লাইটৰো প্ৰয়োজন হয় আৰু ধুনীয়াকে আমাৰ থকা ঠাইডোখৰো ভাল লাগে উমত থাকিবলে লাগে আৱদ্ধত যেনেকে গাঁৱলীয়া হাঁহ কুকুৰা আমাৰ চৰি ফুৰে দিনটো তাহাঁতি তেনেকুৱা ধৰণৰ নহয় তাহাঁতক দিনটো তিন টাইমতো মানে দানা পানী দি ৰাখিবলগীয়া হয় কিন্তু খাবলে তেলেতিয়া আমাৰ লোকেল বস্তুকিটাই কিন্তু হাঁহটোতো বাৰু এনেকে ৰোগীৰ কাৰণে দিগদাৰ হয় অকমান হেৰি কৰিবলে খাবলে দিবলে এতিয়া কুকুুৰা কণীটো সে ঠিক তেনেধৰণৰ কুকুুৰা কণী আপোনাৰ বিছ বাইছ দিনত কুকুৰা এজনীয়ে উমনি দিলে পোৱালিকিটা ওলাবলে আৰম্ভণি কৰে ওলোৱা গৰমত তিনদিন চাৰিদিনমান থৈ পেলাই লাহেকে আমি মানে সৰু সৰু যিবোৰ আমি খুন্দো চাউল বুলি কওঁ গাঁৱলীয়া হিচাপত সেই খুন্দো চাউল আমি দিবলে আৰম্ভ কৰোঁ খুব বেছি এসপ্তাহ খুন্দু চাউল দিয়াৰ পিছত তাহাঁতি গোটা চাউল খাবলে আৰম্ভ কৰে সেই গোটা চাউল খালে মেলিলে সেহঁতি মাকৰ লগত আৰু নিজেই মানে চৰিবলে আৰম্ভ কৰে চৰি সেহঁতি নিজে আহাৰ পানী নিজেই গাঁৱলীয়া কুকুৰাই নিজেই নিজৰ আহাৰো সেহঁতি বিচাৰি খায় কিন্তু হাঁহে বাৰু নাখায় গাঁৱলীয়া হাঁহে হাঁহক বাৰু নিয়মীয়াকে আমি যিখিনি আমি খেতিয় ধানৰ তুঁহগুৰিয়ে আমি দি চলাব পাৰোঁ কিন্তু ব্ৰইলাৰ আৰু কয়লাৰ হিচাপত সেইটো নহয় তাহাঁতক লাইটৰ পোহৰ লাগিব নিয়মত দানা পানী দিব লাগিব মানে তেতিয়াহে সিহঁতৰ লাহেকে স্বাস্থ্যকৰ হৈ উঠেগে তাপা আমাৰ এতিয়া লোকেল হাঁহ কুকুৰাৰ ভিতৰত আমি দহজনী হাঁহ মাইকী হাঁহ ৰাখি থ'লে দহজনী হাঁহে ৰেগুলাৰটো এমাহ একেজনী হাঁহেতো কণ্টিনিউ এমাহ কেতিয়াও কণী নাপাৰে আপোনাৰ এসপ্তাহ কণী পাৰিলে ৰখি গ'ল আকৌ মাজতে আকৌ পাৰিলে এসপ্তাহ সেনেকেও ৰখিলে কিছুমান লোকেল হাঁহো থাকে ৰেগুলাৰ পৰা কিন্তু সেনেকে আমি দছজনী হাঁহ পুহিলে মানে তথাপিতো আমি মানে এদিনত আমাৰ দছটা কণীও আমি পাওঁ কিন্তু পিছদিনাখনো আমি সেনেকে দছটা পালে মানে এতিয়াতো এটা কণী লোকেলৰতো দহ টকাই হ'লগে হাঁহৰ কুকুৰা মানে সেনেকে দছ বিছটা হাঁহ যদি থাকে কুকুৰাও যদি সেনেকে ত্ৰিছ চল্লিছটা থাকে সেনেকে মানে সৰু সুৰাকে এটা পৰিয়াল মানুহে চলি থাকিব পাৰে বুলি মই মনত ভাবোঁ বিশেষকৈ বেছি নকৰিলেও মানে ঘৰৰ খৰচাটো অন্ততঃ ওলাই থাকে বুলি মই ভাবোঁ আজিকালিতো লোকেল কুকুৰাও প্ৰায় দামেই কেজি হিচাপে এতিয়া এটা কুকুৰা বিক্ৰী কৰিলে মানে যেনে হ'লেও আপোনাৰ ছশ পাঁচশ টকা এটাৰ তলত নাহে ঠিক ব্ৰইলাৰো সেই তেনেকুৱাই ব্ৰইলাৰটোতো আজিকালিতো কেজি দামেই হৈছে কয়লাৰো সেই একেই কিন্তু বিশেষকে এতিয়া এজনী কুকুৰা যেতিয়া কণী পাৰি পাৰি কুকুক কুকুককে শব্দটো আমি শুনো তেতিয়া আমি ভাবোঁ যে কণী যোগান কৰি থৈছোঁ এই কুকুৰাজনীৰ উমনিৰ প্ৰয়োজন আমি উমনি দিব লাগে সযতনে আমি অলপমান খেৰ গোটাই নহ'লে কোমল কাপোৰ দি পেলাইও এটা কাৰ্টুনত উম পোৱাকে আমি তাইক উমনি বাঁহটো দিলেও সজাই পৰাই উমনি লৈ থাকিলে লৈ থাকিলে সপ্তাহটোত কুকুৰাজনী এদিন ওলালে দানা পানী খাবলে তেওঁ পেট ভৰাই ল'লে দানা পানী খাই কেনে আকৌ উমনি উমত সোমালে সেনেকে সি কণীখিনি ওলোৱালৈকে সেই তেনেকাই কৰি থাকে বিছ বাইছ দিনৰ পিছত কণীখিনি ওলালে মানে পোৱালিকেইটা আমি তিনদিনমান মাকৰ বুকুত আমি সযতনে থ'বলগীয়া হয় তাৰ তিনদিন চাৰিদিনমান বাৰু এসপ্তাহমানৰ পিছতে আমি অকণ অকণ খুন্দো চাউল দিবলে আৰম্ভ কৰোঁ তাৰপাছত এসপ্তাহমান খুন্দো চাউল মানে সৰু সৰু চাউল খালে মানে সিহঁতে গোটা চাউলো লাহেকে খাবলে আৰম্ভ কৰে তাৰপাছত মাকৰ লগত চৰি পেলাই সেহঁতি নিজৰ নিজেই ভৰা খাবলৈ চেষ্টা কৰে আৰম্ভ কৰে কিন্তু ব্ৰইলাৰ কয়লাৰ ভিতৰত তেনেকুৱা ধৰণৰ নহয় তাহাঁতি নিজেই খুচু মুচু কৰি খাবলে নাজানে তাহাঁতক মানে মুখৰ আগত আপুনি মানে এটা মানে দিবাত আহাৰ দিলেহে তাহাঁতি খাব মানে সিহঁতৰ কাৰণে দানা প্ৰয়োজন লাইটৰ প্ৰয়োজন এটা ঘৰ লাগে মানে আহল বহলকে এই সেনেকুৱা ধৰণৰ এনেই হাঁহ কুকুৰা লোকেল হাঁহ কুকুৰা পুহিলে খুবেই ভাল মানুহ খুবেই উপকৃত হৈছে সেনেকে কুকুৰা যদি পঞ্চল্লিছজনী এনেকে যদি কুকুৰা ৰাখে হাঁহো যদি মাইকী হাঁহ ৰাখে বিছ বাইছজনী সেনেকেও তাৰ কণীও পইচা হেৰি হয় তাতে কেজি হিচাপত বিক্ৰী কৰিলেও তাতো বহুতখিনি লাভৱান হয় এনেকে গোটাকে হেৰি কৰি বিক্ৰী কৰিলেও বহুতখিনি লাভবান হয় বুলি ভাবোঁ সেই সেনেকুৱা ধৰণৰ এতিয়া লোকেল কুকুৰা পুহিবলে মই ভাল বুলি ভাবোঁ মানে এনেকুৱা ধৰণৰ এতিয়া চাউল ধান তাহাঁতক ছিটিয়াই দিলে মানে সেহেঁতি খাই পেলাই আঁতৰি যায় আৰু নিজেই সেহেঁতি আয়োজন কৰি খুঁচৰি মুচৰি নিজেও খায় কিন্তু কয়লাৰটো আৰু ব্ৰইলাৰটো খুব যতনত সৰু পোৱালি অৱস্থাত মানে যতনত থ'ব লাগে আৰু মাহে মাহে সিহঁতক দৰৱ বেজি দিব লাগে লোকেল কুকুৰাটো প্ৰায়ে দুমাহ তিনিমাহৰ মূয়ে মূয়েতো বেজি দিবই লাগে সেই ঠিক তেনেধৰণৰ সেই ব্ৰইলাৰ কইলাৰো সেই সেনেকে দানাৰ লগত দৰৱ দানা সেনেকে দিব লাগে সেনেকুৱা হাঁহ কুকুৰা পুহি আমিয়ে বহুতখিনি উপকৃত হৈছোঁ বুলি ভাবিছোঁ মানে বেছি নহ'লেও দহ বাৰজনী কুকুৰাই দিনে দছটাকৈ কণী পাৰিলেও এটাত দছ টকাকেও দিনে এশ টকা পইচা মানুহগৰাকীৰ হাতলৈ আহে তাতে তাৰে পাঁচটা বা দুটা দুই এটা বিক্ৰী কৰি থাকিবলৈও পাৰে সেনেকেও মানুহৰ ঘৰৰ বহুত সা সুবিধা হয় বুলি ভাবোঁ এই ব্ৰইলাৰো সেই ঠিক তেনেধৰণৰ ব্ৰইলাৰ ডেৰশ এশ পোৱালি ভৰালে মানে তিনিমাহততো আঢ়ৈ মাহ তিনি মাহত ব্ৰইলাৰটো বহুতখিনি ডাঙৰ হয়গে তিনি কেজি চাৰি কেজি সেনেকুৱা হয়গে ব্ৰইলাৰটো সেনেকে বিক্ৰী কৰি যিখিনি লাভ মূল আহে তাৰ ভিতৰত আকৌ পোৱালি ভৰাব পৰা যায় সেনেকে বেজি দানাৰ খৰচাটো তাতেই ওলায় এনেকুৱা সেই কয়লাৰটোৰ ভিতৰতো সেই সেনেকুৱাই পোৱালি আনি পেলাই সযতনে থয় মেলি তিনি মাহত দানা দি দি সিহঁতক আপডাল কৰি পেলাই তিনিমাহত সেহেঁতি উপকৃত ডাঙৰ হয় বিক্ৰী কৰিব পৰা হয় তাৰপিছত আকৌ নতুন পোৱালি ভৰাও বুলিলে তাত লাভ মূল যি ওলায় তাৰ ভিতৰতে সেই পোৱালি আহে বেজী দানাও তাৰ ভিতৰতে হয় সেই ঠিক তেনেধৰণৰ এতিয়া হাঁহ লোকেল হাঁহ কুকুৰা পোহাও ঘৰ একেই কিন্তু ব্ৰইলাৰ কয়লাৰ ঘৰটো অকমান আওহতীয়াকে লাগে গঁৰালটো তাত লাইটৰ সুবিধাও কৰি দিবলগীয়া হয় কিন্তু লোকেল হাঁহ কুকুৰাটোক সেনেকে লাইটৰ সুবিধাটো নালাগে সিমান সিহঁতে আন্ধাৰটো থাকিব পাৰে কিন্তু ব্ৰইলাৰ কয়লাৰটোৰ ভিতৰত যেনিবা সেইটো নহয় সিহঁতে দিন ৰাত সমান সেহেঁতক পোহৰ লাগিব সেহেঁতি আন্ধাৰত দানা পানী খোৱাটো কষ্ট পায় সিহঁতক পোহৰতে দানা পানীও দিয়া হয় এতিয়া হাঁহ এজনী উমনি যেতিয়া কণী পাৰি উমনি ল'ব বিচাৰে তেতিয়া এজনী হাঁহক খুব বেছি পোন্ধৰ ষোল্লতা কণীহে দিব পৰা যায় এই কুকুৰাও ঠিক তেনেধৰণৰ চৈধ্য পোন্ধৰতাহে নিয়মিতভাৱে যিমান ডাঙৰ সৰু কুকুৰা নহ'লেও চৈধ্য পোন্ধৰটা কণীহে সিহঁতি উমাব পাৰে হাঁহেও ঠিক তেনেধৰণৰ পোন্ধৰ ষোল্লটা কণীহে হাঁহেও উমাব পাৰে বিছ পঁচিছটা কণীটো সৰহকে দি দিলেও নহ'ব কণীখিনি ঠাণ্ডা পালে উম নেপালে গৰম নেপালে কণীখিনি বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে পাছত পোৱালি নোলায়গে সেনেকুৱা হ'লে কুকৰাজনী হাঁহ নিয়মত চাই কণীখিনি উমনি দিব লাগে যাতে সেহেঁতি পাখিয়ে ঢাকি থ'ব পৰাকে উম দি মানে দিব পৰাকে তেতিয়া কণীখিনি এথানি নহয় পোৱালিকিটা সম্পূৰ্ণভাৱে ওলায় আৰু পোৱালিকিটা সম্পূৰ্ণ সবল সুস্থও হয়